মই আপোনাৰ দোকানৰপৰা বিছনাচাদৰ এখন লৈ গৈছিলোঁ আপুনি ইমান বেয়া বস্তু বিছনাচাদৰ বিক্ৰী কৰেনে আপুনি ইমান বেয়া বিচনাচাদৰখন যিখন বিছনাচাদৰৰ দাম তিনিশ টকাত হয় আপুনি সেইখন বিছনাচাদৰ আঠশ টকা লৈছে আঠশটকীয়া বিছনাচাদৰখন ইমান বেয়া থাকে নেকি বেয়া বিছনাচাদৰ আপুনি বিকিব নালাগে দুশ টকীয়া বিছনাচাদৰখন আপুনি দুশ টকাই ল'ব লাগে মোৰ ঘৰত মায়ে দেউতাই ইমান বেয়া কথা শুনিবলগীয়া হৈছে আপোনাৰ কাৰণৰ নে আপুনি কেতিয়াবা বেডশ্বীট বিছনাচাদৰ বিকিলে ভালকৈ বিকিব বেয়া বিছনাচাদৰ মানুহক নিদিব বেয়া বিছনাচাদৰ দিলে মানুহৰ অসুবিধাৰ অসুবিধাত পৰে সেইকাৰণে আনৰ কথা নুশুনাকৈ আপুনি ভাল বিছনাচাদৰ বিকিব পৰাটো আপুনি কৰিব ইমান দামো ল'ব আৰু বস্তু বিছনাচাদৰখনো ভালকৈ ভাল বিছনাচাদৰ দিয়া নাই সেইকাৰণে মই আপোনাক কথাষাৰ ক'লোঁ যে আপোনাৰ পৰা মই বিছনাচাদৰ নলওঁ আৰু যদিও আপুনি বিছনাচাদৰ দিছে বিছনাচাদৰখন পিচলি গৈছে তেৰি কটনৰ বিছনাচাদৰ কৈছে আৰু তেৰিকটৰ বিছনাচাদৰ আপুনি বেচিছে বিছনাচাদৰখনটো আপুনি ভাল বিছনাচাদৰ দিব পাৰে এখন ভাল বিছনাচাদৰ দিয়াটো আপোনাৰ কাৰণে বহুত ভাল কথা বেয়া বিছনাচাদৰ আপুনি দিব নালাগে